পৰিবহণৰ সুবিধা আৰু ভ্ৰমণৰ বিকল্পসমূহে আপোনাৰ জীৱনৰ গুণগত মানৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাইছে আগতে নথকা পৰিবহণৰ কিছুমান নতুন মাধ্যম কি কি বুলি আপুনি প্ৰশ্ন সুধিছে পৰিবহণৰ সুবিধা আৰু ভ্ৰমণৰ বিকল্পসমূহ পৰিবহণৰ আজিকালি বহুত সুবিধা হ'ল পৰিবহণৰ বিকল্প হিচাপে পৰিবহণৰ আগতে আমি এখন বাছ থাকে আমি সৰু হৈ থাকোঁতে কেতিয়াবা বাছখন আহে কেতিয়াবা ঘৰলৈ ঘূৰি গুচি যাওঁ বিশেষ জৰুৰী কাম থাকিলেও বাছৰ বাছ নাথাকে তেতিয়া মটৰ চাইকেল নাই গাড়ী গোৰা নাই গতিকে আকৌ চাইকেল মাৰি ঘৰৰপৰা আহিব লগা হয় কিন্তু যিটো টাইমত আমি ক'ৰবাত আহি পাব লাগে বা বিশেষ কিবা ইণ্টাৰভিউ এটা দিব লাগে সেই তাতো আহি আহি নাপাওঁ গতিকে আজিকালি পৰিবহণৰ সুবিধাটো যথেষ্টখিনিয়ে হৈছে আৰু আগতে নথকা পৰিবহণৰ কিছুমান নতুন মাধ্যম কি কি বুলি কৈছে কিন্তু আগতেতো নায়েই ক'লোঁৱে আগতে কাৰোবাৰ ঘৰত অকণমানি গাড়ী এখন থাকে আজিকালি প্ৰত্যেকৰ ঘৰতে দুখন তিনিখন গাড়ী হ'বলৈ ধৰিলে মানুহবোৰ আগবাঢ়ি গৈছে আধুনিক যুগত মটৰ চাইকেলতো কোনো কথাই নাই প্ৰত্যেকৰ ঘৰতে মটৰ চাইকেল আজিকালি পেলনীয়া টাইপতে হৈছেগৈ গাড়ী গোৰা প্ৰত্যেকৰ ঘৰতে আছেই আজিকালি কিছুমান নতুন এইবিলাক মাধ্যমে যথেষ্টখিনি মানুহখিনিক আগবঢ়াই নিছে আজিকালি এই পটককে বোলে আজি মানুহ এঘৰৰ এই অসুবিধা এটা হ'ল এই ঘৰত নাথাকিলেও ঘপকৈ সেই টাইমত গাড়ীখন নাথাকিলে ইঘৰৰ গাড়ীখন লৈ পিনিও বা তেখেতলোকক কৈ পিনিও ক'ৰবাত মেডিকেলৰ বা কিবা সুবিধাৰ্থে বা কিবা এটা পটককৈ জৰুৰী কাম এটাত ক'ৰবালে যাবলগীয়া হৈছে তেনেকৈও পোৱা যায় গতিকে আজিকালি এইখিনিয়ে নথকা আগতে নথকা পৰিবহণৰ কিছুমান নতুন মাধ্যমবিলাক ওলাই আমাক বহুত উপকৃত কৰিছে গতিকে ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ ওলাই থাকিব বুলি আমি আশা কৰোঁ